সাঁতুৰিবলৈ হ'লে সাধাৰণতে নাও বা ব্লইড কোপ জেকেট পিন্ধি ল'ব লাগে আৰু সাঁতুৰিবলৈ গ'লে অকলে যাব নালাগে লগত দুই চাৰিজন লৈ যাব লাগে যদি পানী বেয়া থাকে তেতিয়াহ'লে কীট পতংগ কিহবাই কামুৰিব পাৰে মেডিচিন ব্যৱহাৰ কৰিব লাগে আৰু ব্লেড কোপ জেকেট পিন্ধি ল'ব লাগে আৰু সাঁতুৰিবলৈ হ'লে আমাক চুইমিং পুল বা এটা ভাল পুখুৰী হ'ব লাগে সাঁতুৰিলে মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল